দাদা শুনকচোন এই ৰাষ্টাটো এতিয়া যে বনাই আছে এতিয়া এইফালেতো আমি যাব পৰা নহ'ব পাৰিলে অলপ আপুনি এই যে ওচৰৰ দাতিয়েদি যে এটা ৰাস্তা দেখিছেনে এইফালে চমু হ'ব তাৰমানে আপুনি এইফালেদি লৈ গ'লে আমি যাবগৈ পাৰিম কাৰণ শুনকচোন মোৰ ঘৰত মানে আজি যথেষ্ট অসুবিধা হৈছে মই সোনকালে গৈ পাবগৈ লাগে সেই কাৰণে আপুনি কথাটো অলপ চিন্তা কৰকচোন পাৰিলে আপুনি অলপ সোনকালে এইফালে নিয়াৰ ব্যৱস্থা কৰক